আমাৰ ইয়াত পৰ্যটকসকল চাইটিঙৰ বাবে শিৱসাগৰলৈ আহে শিৱসাগৰত শিৱসাগৰত বহুতো পুৰণি কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্নসমূহ চাবৰ বাবে বহুতো ঠাইৰ পৰা পৰ্যটক আহে আৰু ওচৰতে পিকনিক পিকনিক স্থলীৰ হিচাপে বগীবিল দলং বগীবিললৈ বগীবিললৈ আহে আৰু ইয়াত জানুৱাৰী বছৰৰ শেষৰ শেষৰ মাহ ডিচেম্বৰ আৰু জানুৱাৰী খাব জানুৱাৰী পিকনিক স্থলী হিচাপে বগিবিললৈ আহে আৰু শিৱসাগৰত শিৱদৌল জয়দৌল ৰংঘৰ কাৰেংঘৰ আদি চাবৰ বাবে পৰ্যটকসকল শিৱসাগৰলৈ আহে শিৱসাগৰলৈ আহে আৰু শিৱসাগৰত শাওন মাহত শাওন মাহ শাওন মাহত বলবমৰ বাবে শিৱদ'ললৈ নানা ঠাইৰ পৰা পৰ্যটক আহে আৰু ইয়াত শিৱদ'লত শিৱদ'লত পূজা পাতল আদি কৰেহি আৰু আমিও শিৱদ'ল জয়দ'ল চৰাইদেউ আদি আদি ঠাইদৰে আমিও বছৰৰ বছৰত এবাৰ ভ্ৰমণ কৰোঁ আৰু আৰু তাত তাত লগৰ আৰু তাত আমি সকলোৱে গৈ বছৰটোত এবাৰ এবাৰ শিৱদৌল বা জয়দৌল জয়দৌলত ভগৱানক স্মৰণ কৰোঁ আৰু শিৱসাগৰত নান বহুতো চাবলগীয়া ঠাই আছে শিৱসাগৰত গড়গাঁও গ মোমাই কটাৰ গঁড় গড়গাঁৱত আছে আৰু চৰাইদেউত চৰাইদেউত আগৰ ৰজা দিনীয়া মৈদাম আছে আৰু সেই মৈদামবোৰ চাবৰ বাবে পৰ্যটক বাহিৰৰ পৰা ব হওক বা অসমৰ চুকে নানা ধৰণৰ ঠাইৰ পৰা সেই পৰ্যটকসকল সেই শিৱসাগৰলৈ আহে শিৱসাগৰ পুৰণি কীৰ্তিচিহ্ন চাবৰ বাবে আৰু আমি বছৰত এবাৰ হ'লেও আমি পিকনিক স্থলী হিচাপে বগীবিল যাওঁ বগৰিগুৰি চাপৰি বগৰিগুৰি চাপৰি যাওঁ আৰু নামঘৰ হিচাপে আমাৰ ওচৰৰ ওচৰৰ তেলীয়া প্ৰথাত এটা নামঘৰ আছে সেই নামঘৰটোলৈ আমি আমি যাওঁ আৰু ভাদ মাহত বিশেষকৈ আমি নামঘৰসমূহত নাম ভাদৰ মাহত নাম লোৱা হয় নামঘৰসমূহত সেই নাম নাম তাত আমি দি হৰি নাম দিহানাম আদি আমি সকলো ভকত বৈষ্ণৱ মিলি আমি তাত নাম লোৱা হয় আৰু শিৱসাগৰ শিৱসাগৰ শিৱসাগৰতটো প্ৰায় পৰ্যটকৰ স্থল আছে স্থল আছে তেনেকৈ না অসমৰ নানা ঠাইত নানা ধৰণৰ তেনেকৈ ঠাই পৰ্যটক যাব পৰা বা চাইটিঙৰ বাবে স্থল আছে আৰু সেই আৰু আৰু সেই ঠাইবোৰত সকলোৱে মিলি জুলি আমি সেই ঠাইবোৰত আমি ভ্ৰমণ কৰোঁ আৰু ভ্ৰমণ কৰোঁ আমি সেই সেই ঠাইবোৰত আমি ভ্ৰমণ কৰোঁ আৰু